মই বৰ্তমান এতিয়া এগৰাকী শিক্ষাৰ্থী মই এতিয়া বি এড ট্ৰেইনিং গ্ৰহণ কৰি আছোঁ মোৰ মোৰ কেৰিয়াৰৰ পথত যাব ৰকাৰণে মোক মায়ে বহুত অনুপ্ৰেৰণা যোগাইছিল লগতে মাৰ লগতে দেউতাও সমানে জড়িত আছে মা যিহেতু এগৰাকী শিক্ষক আছিল তেওঁৰ পৰা মই বহুত অনুপ্ৰেৰণা পাইছিলোঁ যাৰ বাবে মই এই কেৰিয়াৰটো মই বাচি ললোঁ শিক্ষকতাৰ লাইনত যোৱা ঠিক তেনেকৈ মই কি ক'ম বহুত উৎসাহ পাইছিলোঁ আৰু সেইমতে মই তেনেকৈ কাম খিনি কৰি আহিছিলোঁ আগৰ পৰা